মোৰ ৰন্ধাৰ ৰন্ধাৰ অভিজ্ঞতাটো আছে বাৰু বহুতেই মই পাৰোঁ বনাবলৈ এতিয়া আগৰ দিনৰ মানুহে ইয়াত এতিয়া হেৰি পচলা ভাজি খায় আকৌ কলডিল কলডিল ভাজি খায় কলডিলত দালিকেইটামান দি পেলাই তিয়াই পেলাই কলডিল ভাজি খায় আলু দুটামান দি পেলাই আকৌ ল'ৰা ছোৱালীৰ পানী পানী লাগিলেও সেয়া হেৰি জালুক আদা দি পেলাই জোল অকণ বনাই খুৱায় আক সৰু মাছৰ সেই আকৌ সৰিয়হ চৰিয়হ দি এয়া লেতেৰ পেতেৰখন বনোৱা হয় ভেবেলী লতা দি পেলাই গৰৈ মাছে জোলে বনাই খাওঁ কেতিয়াবা তেনেকৈ হেৰি আকৌ হেৰি পুঠি মাছো সেই তেনেকেই ভাজি পেলাই টেঙা ঢেঁকীয়া দালি এমুঠি দি পেলাই ঢেঁকীয়া দি পেলাই টেঙাও বনাই খাওঁ এই ঔটেঙা দি পেলাই আকৌ দালি দি পেলাই মাছ টেঙা বনাওঁ নৰসিংহ পাত দি পেলাই সেয়া হেৰি নৰসিংহ পাত মচন্দৰী পাত ভেবেলী লতা এনেকৈ পিচি পেলাই আলু সিজাই পেলাই জোল এখনো বনাওঁ আকৌ মাছ মাংস বনোৱাতো মাছ মাংসটো মই বনাই ভালেই পাওঁ এনেকৈ মাছটো অকণমান টান পাওঁ আৰু বনাই মানে এই ফুটে মাছবোৰ বেছি তেল টেঙা হালধি চালধি সানি দিলেও বোলো মাছখিনি ফুটে গায়ে চায়ে ছিটিকে মাছটোৱেই অকণ বনাই টান পাওঁ মাংস চাংস ভাল পাওঁ মই বনাই মাংসখিনিওতো ধুনীয়াকৈ মই বনাব জানো প্ৰথমতে তেল দিলোঁ তেল দি পেলাই মাংসখিনি চাই পেলাই পিঁয়াজ কাটি পেলাই দিওঁ কেঁচা জিৰাখিনি দি ভাজোঁ তেলত তাৰে অকণমান ভাজাৰ পিছত আকৌ নহৰু আদাখিনি ভাজোঁ ভাজি পেলাই জলকীয়া পিচাখিনি দিওঁ দি পেলাই হালধি নিমখ চব দি পেলাই কমেও পোন্ধৰ বিছ মিনিটমান ভাজোঁ আৰু মানে মচলা গোন্ধটো যাবলৈ মচলা গোন্ধটো যোৱাৰ পাছতে যেন পানী পিঠা নিচিনা যেনেকৈ ফুট ফুটকৈ উঠি আহে তেনেকুৱাতে মই মাংসখিনি আলুখিনিয়ে মাংসই মিলাই পেলাই ঢালি দিওঁ ঢালি ভাজি ভাজি ভাজি ভাজি অকণ অকণ অকণ অকণ পানী দি পেলাই মাংসখিনি ভাজোঁ ভাজি ভাজি ভাজি ভাজি আলুখন অলপ সিজি আহিলে তেনেকুৱাতে পানী দি দিওঁ হিচাপত পানী দি পেলাই তাৰ পাছত ঢাকনা মাৰি পেলাই জুই দি দিওঁ জুই ইমান বেছিকৈ নিদিওঁ এটা জোখত দিওঁ উতলাৰ পাছত আৰু ভালকৈ তৰকাৰীখন উতলি মেলি আহিলে আৰু অলপ শুকাই আহিলে আৰু মাংসখনিও সিজি মেলি আহিলে তেনেকুৱাতে তৰকাৰীখিনি নমাই দিওঁ মই আৰু সৰু মাছ বনালে মই প্ৰথমতে হেৰি কৰোঁ সৰিয়হখিনি পিচি লওঁ পিচি মেলি পেলাই আৰু তাত আদা অকণমানো দি দিওঁ জালুককেইটামান দি দিওঁ গৰৈ মাছ থাকিলে গৰৈ মাছ দিয়েই বনাওঁ আৰু নহ'লে অন্য মাছ থাকিলেও অন্য মাছ দিও বনাব পাৰোঁ বাৰু গৰৈ মাছটো প্ৰথমতে মই ধু বাকলিখিনি গুচাই মেলি ভালকৈ হিচাপত টুকুৰা কৰি মেলি টুকুৰা কৰি মেলি পেলাই তাৰ পাছত হেৰি তেলত মাছখিনি অলপ ভাজি ল'লোঁ ভাজি লৈ পেলাই আলুখিনি অলপ সিজাম সিজাই পেলাই হাতেৰে বা হেতাৰে আমি ভাঙি লওঁ ভাঙি লোৱাৰ পাছত এই মচলাখিনি তেলত যেনেকৈ মাংস বনাইছিলোঁ আগতে কৈ গ'লোঁ মাংসখি তেলত মচলা চচলাখিনি ভাজি তাৰ পাছত এই নৰসিংহ পাতখিনি আলুখিনি চউট কৰি পেলাই নৰসিংহ পাত ভেবেলী লতা আৰু মচন্দৰী এনেকৈ কৰি পেলাই পাৰিলে মানিমুনিও দুটামান দি দিলেও বেয়া নহয় খাবলৈ এনেকৈ পিচি মেলি পেলাই এইখিনি ৰসখিনি মানে ভালকৈ ৰসখিনি আমি চাকি লওঁ ছাকনী এখনত ছাকনী এখনত চাকি মেলি পেলাই তাৰ পানীখিনি মচলাখিনিতে ঢালি দিওঁ ঢালি মেলি মানে অলপ লৰাম আৰু লৰাই মেলি নিমখ হালধিখিনি দিলোঁৱেই দি মেলি লৰাই মেলি অলপ মানে উতলৰ নিচিনা উতলিয়েই আহিব আৰু তেনেকুৱাতে আলুখিনি দিলোঁ আলুখিনি দিও অলপ ভাজিলোঁ ভাজি মেলি লৰাই মেলি এনেকা দহ পোন্ধৰ মিনিটমান লৰালোঁ লৰাই লৰাই লৰাই যেন আৰু গো মানে গোন্ধ এটা ওলাই ধুনীয়া ধুনীয়া গোন্ধ এটা ওলাই তেনেকুৱাতে মাছ গৰৈ মাছখিনি তৰকাৰীত দি দিলোঁ তৰকাৰীত দি মেলি পেলাই অকণমান দেৰি লাহে লাহে লৰাই মেলি পেলাই মানে ইমান পনীয়া এটা নকৰোঁ আৰু যাতে ভাতকেইটাত সানি খাব পৰাকৈ তেনেকেই বনাওঁ আৰু লগত আৰু কিবা এখনো বনাওঁ অকলেতো আৰু এখন জো তৰকাৰী দিয়ে খাব নোৱাৰিব ভাত তাতে ভাজি এখন বা অন্য কিবা আৰু এখন ভাজি এনেকৈ কৰি পেলাই বনাই মেলি পেলাই তেনেকেই বনাই খাওঁ আমি ধুনীয়াকৈ বনাওঁ যিকণ বনাওঁ মানে খাব পৰা জোখৰ

দালি ভাততো এইখিনিতো বনাব জানোৱেই দালি ভাততো এনেকৈ বনাব জানো আকৌ ডাঙৰ মাছখিনিও বনাওঁ ফুটিলেওতো বনাই খাবই লাগিব নোখোৱাকৈতো থাকিব নোৱাৰি মাছ মাংস বুলি ক'লেনো কাৰনো লোভ নালাগে নোখোৱা মানুহজনো খাবলৈ মন যায় বনোৱা দেখিলে মাছখিনি প্ৰথমে ডাঙৰ মাছখিনি ভালকৈ নিমখ অলপমান দি পেলাই আমি ধুই লওঁ কাণ চাণ এৰাই পেলাই কাণৰ ফুল চুলবোৰ এৰাই নিমখ দি পেলাই ধুনীয়াকৈ ঘঁহি পিহি ধোওঁ মাছখিনি চাৰি পাঁচবাৰকৈ ধুই টুকি পেলাই ফুটা খৰাহী এটাত টুকি পেলাই থৈ দিওঁ মাছৰ পানীখিনি যোৱাৰ পাছতে হালধি নিমখ সানি ল'লোঁ সানি মেলি পেলাই তাৰ পাছত তেল দিলোঁঁ কেৰাহীত তেল কেৰাহীতো অলপ বেছিকৈ গৰম হ'ব দিওঁ দিয়া পাছতে তেল দিলোঁ তেল দিয়াৰ পাছতে মাছ হিচাপত মানে তিনি পিচেই ধৰক চাৰি পিচেই ধৰক এটা কেৰাহী কেৰাহীটো চাই পেলাই মাছ দিলোঁ মাছখিনি ওলট পালট কৰি পেলাই ভাজিলোঁ মাছখিনি ৰঙা হৈ অহাৰ পাছতে আমি কাঁহী এখনত বাঢ়ি থলোঁ থৈ মেলি পেলাই আকৌ বাকীখিনি ভাজিলোঁ ভাজি মেলিয়ে থ'লোঁ থৈ মেলি পেলাই তেনেকৈ পিঁয়াজ দিলোঁ তেলত আৰু অকণমান তেল দি দিলোঁ মাছখিনি পাছতো তেল কমিয়েই যায় আৰু অকণমান তেল দি দিলোঁ তেল দিয়াৰ পাছতে মই অকণমান পাঁচফোৰণ দিওঁ পাঁচফোৰণ দিলোঁ পাঁচফোৰণখিনি যেতিয়া ফুটি যোৱাৰ পিছতে তেনেকুৱাতে মই পিঁয়াজ দিলোঁ পিঁয়াজ দিয়াৰ পাছত মচলাবোৰ জলকীয়া গুড়া চুড়া এইবোৰ জিৰা মচলাখিনি দিব লাগে এয়া মচলা দিলোঁ তেজপাতো দুখনমান দি দিলোঁ ডাঙৰ হ'লে এখনেই দিব লাগে সৰু হ'লে দুখন দিওঁ দি মেলি পেলাই এইখিনি ভাজি ভাজি ভাজি ভাজি যেনেকৈ আকৌ ফুট ফুট ফুটকৈ মানে মচলাখিনি ফুটি আহিব অকণ মানে যেনেকৈ আমি যেনেকৈ পানী পিঠা খাওঁ পানী পিঠাৰ দৰে এনেকৈ ফু মানে ফুট ফুট হৈ মানে হেৰি হৈ আহিব তেনেকুৱাতে আৰু মানে সিজোৱা আলুখিনি আছে সিজাই থৈ দিওঁ আগতে আলুখিনি আলুখিনি দি দিওঁ প্ৰথমতে বিলাহীখিনি ভাজোঁ মচলাতে বিলাওঁ ক'ব পাহৰিলোঁ বাৰু বিলাহীখিনি ভাজোঁ বিলাহীখিনি বিলাহীখিনি ভজাৰ পাছতে তাৰ পাছত হেৰি হেৰি দিওঁ এই আলুখিনি দিওঁ আলুখিনি ভজা মেলাৰ পাছতে তাৰ পাছত অলপ দেৰি ভজাৰ পাছতে তাৰ পাছতে হেৰি পানী দি দিওঁ পানী দিয়াৰ পাছতে তাৰ পাছত মাছ দি জুই দি পেলাই উতলাই পেলাই নমাই থৈ দিওঁ